আমাৰ গছবোৰ উন্নত বৃদ্ধিৰ কাৰণে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ যিসকল গাঁৱত আমাৰ গ্ৰাম সেৱক আছে তেখেতসকলৰ পৰা পৰামৰ্শ লওঁ এগ্ৰিকালচাৰত গৈ পেলাই আমি উন্নত জাতৰ বীজ সংগ্ৰহ কৰি আমি আনি পেলাই সেই উন্নত বীজ আমি পুলি পচাই ধুনীয়া সুন্দৰভাৱে ৰোপণ কৰোঁ আৰু যদি কিবা বেমাৰ আজাৰ হয় আমি সেই এগ্ৰিকালচাৰ লগত পৰামৰ্শ কৰি কি দৰৱ দিব লাগে কিমান দিনত দিব লাগে কিমান পৰিমাণত দিব লাগে সেইবিলাক আমি সমূহ পৰামৰ্শ এগ্ৰিকালচাৰৰ জৰিয়তে আমি লওঁ আৰু তেখেতসকলৰ যি তত্বাৱধায়ক আছে তেখেতসকলকো আনি পেলাই আমি ইয়াত বাগিচাখন দেখুৱাওহি গছ পুলিসমূহ দেখুৱাওহি কাৰণ আমাৰ সিমান অভিজ্ঞতা নহ'লেও তেখেতসকলে যেতিয়া সেই ডিপাৰ্টমেণ্টত চাকৰি কৰিছে বা তেওঁলোকে ট্ৰেইনিং কৰিছে তেওঁলোকে বিভিন্ন বেমাৰৰ বিষয়ে জানে আমি আৰু যিবিলাক বেমাৰ হয় সেই বেমাৰৰ বিষয়ে আমি অৱগত কৰাৰ পাছত আমি তেওঁলোকৰ ওচৰলৈ আমি সেই গছজোপাৰ গছ পাত চাল আৰু ডাল আমি লৈ পেলাই পৰীক্ষা কৰিবলৈ দিওঁ আৰু সেই মৰ্মে তেখেতসকলে আমালৈ দৰৱ প্ৰেৰণ কৰে ঔষধ প্ৰেৰণ কৰে আৰু তেখেতসকলে আমাক স্প্ৰে মেচিনো দিয়ে তেখেতসকলৰ জৰিয়তে আমি সেই উন্নত জাতৰ গছপুলি আনি আমি উন্নত পদ্ধতিৰে সেই কৰিব কাৰণে আমি চেষ্টা চলাই আছোঁ